গ্ৰাম্যাঞ্চলৰ লোকসকলৰ জীৱনত খেলবোৰে উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু কাৰণ দিনৰ দিনটো দৈনন্দিন কাম কাজ কৰি মানসিক শাৰীৰিক কষ্ট বা চাপৰ পৰা আঁতৰিবৰ কাৰণে বা মনোৰঞ্জন পাবৰ কাৰণে গধূলিপৰত যোন গাঁৱৰ ডেকা গাভৰুসকলেও বা ডাঙৰ বয়সস্থ মানুহসকলে খেলা ধূলা যে যেন মাধ্যম হিচাপে লয় মনোৰঞ্জন বা চাপৰ পৰা আঁতৰিবৰ কাৰণে যেনেদৰে গধূলিপৰত আমাৰ ডেকা বা ল'ৰা ছোৱালীবোৰে আপোনাৰ ক্ৰিকেট ফুটবল ভলীবল আদি খেলবোৰ গধূলি খেলপ খেলপথাৰত খেলা হয় আৰু লগতে দবা বা লুডু আদিও যেন দুই এজনে মিলি খেলে আৰু গ্ৰাম্য অঞ্চলত আজিকালি চাবলৈ গ'লে বিভিন্ন ধৰণৰ খেলা ধূলাৰ প্ৰতিযোগিতাও যেন হ'বলৈ ধৰিছে আৰু ক্ৰিকেটেই হওক বা ভলীবলেই ক্ৰিকেটেই ফুটবলেই হওক গ্ৰাম্য অঞ্চলৰ পৰা বহুত ধৰণৰ ভাল ভাল খেলুৱৈ আজিকালি ওলাই আহিছেহি আৰু সেইবোৰত গ্ৰাম্য অঞ্চলৰ বিভিন্ন প্ৰতিযোগিতাৰ পৰা যেনে আগবাঢ়ি আহি আহি আজিকালি জিলা পৰ্যায়ত হওক বা ৰাজ্যিক পৰ্যায়ত হওক বা দেশীয় বা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক উজ্জ্বলি উঠিছেহি আৰু বিভিন্ন খেলা ধূলাৰ মাধ্যমে আজিকালি যেন নিজকে প্ৰতিষ্ঠা কৰি গ্ৰাম্য অঞ্চলৰ পৰাও আজিকালি ভাল ভাল খেলুৱৈ ওলাই আহিছে আৰু আৰু অকল সেই ক্ৰিকেট ফুটবলেই নহয় আজিকালি বিভিন্ন ধৰণৰ মনোৰঞ্জন পাবৰ কাৰণে বিভিন্ন ধৰণৰ খেল খেলা গ্ৰাম্য অঞ্চলত খেলা হয় যেনেকৈ বিহুৰ সময়ত যেন কণী যুঁজ হওক বা মহ যুঁজ আদি বেলেগ বেলেগ ধৰণৰ খেলবোৰ খেলা হয় আৰু সেইবোৰৰ মাধ্যমে বিভিন্ন ধৰণৰ মনোৰঞ্জন বা চাপৰ পৰাও যেন মুক্ত হয় গ্ৰাম্য অঞ্চলৰ আৰু ভাল ভাল খেলুৱৈও আজিকালি গ্ৰাম্য অঞ্চলৰ পৰা ওলাই আহিছে বিভিন্ন প্ৰতিযোগিতাৰ মাধ্যমেৰে আৰু সেইখিনি যেন বিভি ভাল ভাল খেলুৱৈয়ে গ্ৰাম্য অঞ্চলৰ পৰা নিজকে যেন প্ৰতিষ্ঠা কৰিব পাৰিছে